আমাৰ ব্যৱসায়ত জীৱ জন্তুবোৰ যত্ন প্ৰায়ভাগ মইয়ে লওঁ কেতিয়াবা কিছুমান মানুহক লগাই দিওঁ অসুবিধা হ'লে বেছিকৈ ঘৰ লেতেৰা হ'লে জীৱ জন্তুবোৰ সময়ত খানা দিওঁ সময় সময়ত চফা চাফ চিকুণ কৰোঁ গধূলি হ'লেই সময় গধূলি হ'লে বান্ধো গৰু গোহালিবোৰ চফা কৰোঁ মচিও দিয়া হয় গোবৰ জাবৰ পেলোৱা হয় সময় যত্ন লওঁ আৰু গোহালিবোৰ ভালদৰে চাফা কৰোঁ গধূলি হ'লে মহে ডাঁহে নাখাবৰ কাৰণে ডাঙৰকৈ আঁঠুৱাও তুৰি দিয়া হয় সেই আঁঠুৱা যাতে মহবোৰ সোমাই গৰুক অশান্তি নিদিয়ে সিহঁতি জেগাতে প্ৰাস্ৰাৱ পায়খানা কৰি দিয়ে সেয়ে মই ৰাতি এইবোৰ চফা কৰি সিহঁতক শুবৰবাবে ধুনীয়াকৈ খেৰ পাৰি দিয়া হয় ইহঁতক সেই ৰাতিপুৱা খুলি দানা দিয়া হয় দানা খাই ইহঁতক এঠাইত এঠাই এৰাল দি দিনটোত আকৌ পানী খোৱাৰ ব্যৱস্থা কৰি দিয়া হয় পানী খুৱাই আহি গধূলি আকৌ আহি গৰুক গোহালিত বান্ধি সিহঁতক দানা বনাই খোৱা ঠাণ্ডা কৰি খোৱা হয় দানা বনাওঁতে তাত বিভিন্ন ধৰণৰ চব্জি কল পচলা আকৌ পেলনীয়া আৰু চব্জিৰ বাকলি সেইবোৰে সিজাই কেৰাহীত সিজাই মেলি ঠাণ্ডা কৰি সিহঁতক খাবলৈ দিয়া হয় গাই গৰুৰ সাধাৰণতে পোৱালি দিবৰ সময়ত ঘৰতে ঘৰতেই খোৱা বোৱা ব্যৱস্থা কৰি দিয়া হয় যাতে ঘৰতে সিহঁতৰ পোৱালি দিয়াৰ সুবিধাকণ কৰা হয় পোৱালি দিয়াৰ পাছত সিহঁতক ইহঁতক ইহঁতক চাই থাকিব লগা হয় যাতে পোৱালিটি ভালদৰে দিব পাৰে একো অসুবিধা নহয় কিছুমান গৰু কেতিয়াবা পোৱালি দিবলৈ অসুবিধা হয় তেতিয়া আমি ডক্তৰৰ পৰামৰ্শ লওঁ আৰু কেতিয়াবা পৰামৰ্শতো পৰামৰ্শ লোৱা হয় কেতিয়াবা আকৌ ডক্তৰ মাতিহে হে পোৱালি দিয়া হয় পোৱালি দিয়াৰ পাছত আৰু এই যিখিনি কৰিবলগীয়া কৰ্তব্য ইহঁতক ধুৱাই মেলি থোৱা হয় সময়ত তাৰ পিছত গাখীৰ খুৱাওঁ গাখীৰ খিৰাই দিয়া হয় পোৱালিবোৰ যত্ন লোৱা হয় পোৱালিবোৰ যাতে যাতে দৌৰলৈ যাব নোৱাৰে সেইকেইদিন ঘৰতে আলপৈচানকৈ এক্সট্ৰাকৈ ৰুম দি ৰুম দি থোৱা হয় গাই গৰুৰ ক্ষেত্ৰত ইহঁতক পোৱালি দিয়া সময়ত আহাৰ বেছিকৈ খাবলৈ দিয়া হয় দানাবোৰ ভালদৰে সিজাই পকাই খুৱালেও গাখীৰ উৎপাদনটোও বেছি হয় বলধ গৰু অৱশ্যে বলধ গৰু অৱশ্যে ইহঁতক ইমান ইমান খোৱা বোৱা যতন ইহঁতক চৰিবৰ কাৰণে ফিল্ডত থৈ দিলেই ফিল্ডত এৰাল দি থৈ আহিলেও ইহঁতি পেট ভৰাই খাই আহিব পাৰে গাই গৰুৰ ক্ষেত্ৰত সিহঁতৰ গাখীৰ প্ৰডাকচনৰ কাৰণে দানা সিজাই খোৱাই দিয়া হয় দানা যিমানে খ বেছিকৈ খোওৱা হয় সিমানেই সিহঁতি মজবুত হয় গাখীৰ দিব পাৰে গাখীৰ দিব পাৰে গোবৰো ইহঁতৰ গাই গৰুৰ ইহঁতৰ বেছি মানুহৰ প্ৰয়োজন হয় এই গোবৰবোৰ ভালদৰে এঠাইত থৈ সাৰৰ কাৰণে প্ৰয়োজন হয় সেই সাৰেই মানুহে চব্জি তব্জি মাটি সাৰুৱা কৰিবলৈ সাৰুৱা কৰি মানুহে চব্জি এনেকুৱা মাটি বাৰীত চব্জি ৰোৱে আৰু গৰুৰ গৰুৰ গাখীয়ে মানুহৰ বহুত উপকাৰ কৰে সেই গৰুৰ গাখীৰ পাবৰ কাৰণে আমি ইহঁতক ভালদৰে খোৱা বোৱা কৰিব লাগিব ঠাইখিনি চাফা কৰোঁতে যাতে যাতে অকণমানো খাল বিল হৈ নাথাকে বা প্ৰাস্ৰাৱ তাত পৰি নাথাকে তাক ভালকৈ লক্ষ্য ৰাখি চফা কৰিব লাগে পোৱালিৰ ক্ষেত্ৰত একেলগতে গৰুৰ মাজত ব্যৱধানত ৰাখিব লাগে গোহালি চাই ঠাইখিনি চাইহে গৰু বান্ধিব লাগে ঠাইখিনি যদি অলপ ঠাইতে গৰু বহুত বান্ধিবলৈও নালাগে ঠায়ে ঠায়ে এটা এটা ভাগ ভাগে পাৰ্ট পাৰ্ট কৰি লৈ গৰু বান্ধিব লাগে গৰুৰ যিমানে খাদ্য খোৱা হয় ইহঁতে সিহঁতে ইমানেই গাখীৰ দিয়াত সুবিধা হয় পোৱালিবোৰ ৰাস্তাৰ পথে যাবলৈ দিব নালাগে পোৱালিবোৰ ৰাস্তা পথত আজিকালি ৰাস্তা পথত গ'লে গৰু পোৱালিবোৰ কেনেবাকৈ মৰি যাব গাড়ীয়ে মাৰি যাব পাৰে গতিকে পোৱালিবোৰ ঘৰতেই থৈ দিয়া হয় সময়ত সিহঁতকো দানা খুৱাই খাবলৈ দিয়া হয় গৰুৰ গৰুৰ গৰুৰ যতন কেনেদৰেই ল'ব লাগে আজিকালি বহুত যতন কেনেদৰে ল'ব লাগে আজিকালি ডক্তৰৰ পৰামৰ্শ লৈ ভালদৰে যতন লোৱা হয় আজিকালি অৱশ্যে মোবাইলত মোবাইলৰ ইউটিউবতো যতনৰ বিষয়ে বিভিন্ন ধৰণৰ পৰামৰ্শ দি থাকে সেই পৰামৰ্শ অনুকৰৰণ কৰি কিছুমান কিছুমান ল'ব লোৱা হয় সেই অনুকৰণৰ বাবে আমি গৰু সেই যেনেদৰে পালন কৰা উন্নত কৰিব লাগে এনেদৰে কৰোৱাৰ ব্যৱস্থা কৰোঁ ঠাণ্ডা ঠাণ্ডা দিনত আমি গৰুৰ গৰুৰ মহে নাখাবৰ কাৰণে যত্ন ল'ব লাগে অইন বেমাৰ চেমাৰ চকুৰ বেমাৰ টকুৰ বেমাৰ হ'লেও ডক্তৰৰ পৰামৰ্শ ল'ব লাগে ভৰিৰ গোৰোহাত গৰুৰ পতাতটো অলপমান কিছুমান বেমাৰ হয় সেই বেমাৰটো আমি সময়ে চাব লাগে যাতে বেমাৰ গৰুৰ পটাত যাতে বেমাৰ নহয় সেই পটাত কেনেবাকৈ বেমাৰ ধৰিলে খোজ চোজা কাঢ়িবলৈ অসুবিধা হয় আৰু ফলত অসুবিধাত পৰি ফলত ফলত মৃত্যুমুখতো পৰিব পাৰে সেইবোৰ আমি চকু ৰাখিব লাগে আৰু তেনেকৈ চকু বেমাৰ হয় চালৰ বেমাৰ হয় তেনেকৈ আমি অলপমান হ'লে মানে চাই থাকিব লাগে হ'লে আকৌ ডক্তৰৰ পৰামৰ্শলৈ সেই দৰব কেনেকৈ দিব লাগে তাৰ তাৰ ব্যৱস্থাটো ল'ব লাগে গৰুৱে বহু যি ধৰণে খাদ্য খায় সেইধৰণে খাদ্য খোৱা খুৱাব লাগে ঠাইখিনি যাতে গৰু ৰখা ঠাইখিনি যাতে ঠাইখিনি যাতে মহে চহে আহিব নোৱাৰে তাৰ ব্যৱস্থা অতিকে ল'ব লাগে আৰু প্ৰাস্ৰাৱবোৰ সদায় লেটিন প্ৰাস্ৰাৱ সদায় চফা কৰি থ'ব লাগে